হেল্ল' পেৰেডাইছ ৰেষ্টুৰেণ্টত লাগিছেনে অঁ মই অহা সোমবাৰে আপোনালোকৰ ৰেষ্টুৰেণ্টত যাম বুলি ভাবিছিলোঁ আপুনি মোৰ নামত টেবুল এখন বুক কৰি থ'বচোন আমি প্ৰায় দহজনমান মানুহ যাম দেই সেইকাৰণে দহজন মানুহ বহিবপৰাকৈ এখন ডাঙৰেই ছিট বুক কৰি থ'ব দেই আৰু অলপমান ভাল জেগাত থৈ দিব আমাৰ গোটেই পৰিয়ালখন যাব আপোনালোকে টেবুলটো ভালদৰে মুচি চুচি চাফা কৰি থ'ব দেই আৰু ভালকৈ চেনিটাইজো কৰি থ'ব যিহেতু কৰোণাৰ দিন চাফাকৈ থোৱাটো তিমানেই জৰুৰী পিছে আপোনালোকৰ ৰেষ্টুৰেণ্টটো খোলা কিমানটা বজালৈকে থাকে আমি সহ পৰিয়ালেই যাম এইকাৰণে অলপমান জলদিয়ে যাম আপুনি কিমানটাত খুলিব বাৰু সেইটো গম পালে অলপমান ভাল হ'লে হয় অঁ আৰু যিহেতু আমি গাড়ীতে যাম আৰু দহজনমান যাম ন সেইকাৰণে গাড়ীতে যাম তো গাড়ী পাৰ্ক কৰাৰ জেগাও থাকিলে অলপমান ভাল হ'লে আৰু আমাৰ কাৰণে সুবিধা হ'লে হয় নহ'লে আকৌ ক'ত য'ত ত'ত পাৰ্ক কৰিম ন যদি যদি মানে পাৰ্কিঙৰ জেগা আছে যেন আমাৰ কাৰণে এটা জেগা থৈ দিব আৰু আমাৰ খোৱা বোৱা কৰোঁতে অলপমান দেৰিও হ'ব পাৰে আৰু অলপ সময় লাগিব পাৰে এইকাৰণে কিমানটাত বন্ধ হয় আপুনি ক'ব পাৰিবনে জনাই দিলে ভাল হ'লেহঁতেন ঠিক আছে দিয়ক